অসমৰ প্ৰধান চহৰ বা নগৰীয়া কেন্দ্ৰসমূহৰ বৈশিষ্ট্য আৰু গুৰুত্বৰ বিষয়ে আলোচনা কৰা হওক অসমৰ কিছু প্ৰধান নগৰী হৈছে এক নম্বৰ গুৱাহাটী বৈশিষ্ট্য গুৱাহাটী অসমৰ সৰ্ববৃহৎ চহৰ আৰু ৰাজ্যৰ বাণিজ্যিক সাংস্কৃতিক আৰু শিক্ষাকেন্দ্ৰ এই চহৰখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত গুৱাহাটী হ'ল অসমৰ প্ৰধান ৰাজধানী চহৰ আৰু একবিশাল বাণিজ্যিক পৰ্যটন আৰু ৰাজনৈতিক কেন্দ্ৰ গুৰুত্ব গুৱাহাটী হৈছে অসমৰ অৰ্থনৈতিক আৰু পৰিবহণ কেন্দ্ৰ ইয়াত গুৰুত্বপূৰ্ণ বাণিজ্যিক মাৰ্গ বাণিজ্যিক কেন্দ্ৰ বিশ্ববিদ্যালয় আৰু ৰাজ্যিক চৰকাৰী কাৰ্যালয়সমূহ অৱস্থিত দুই নম্বৰ ডিব্ৰুগড় বৈশিষ্ট্য ডিব্ৰুগড় হৈছে অসমৰ পূৰ্বাঞ্চলৰ মুখ্য চহৰ আৰু ৰিফাইনেৰী আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত পৰিসৰ উল্লেখযোগ্য গুৰুত্ব এই চহৰ অসমৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক আৰু পৰিবহণ কেন্দ্ৰৰূপে পৰিগণিত ইয়াৰ মাজেদি পূৰ্বাঞ্চলৰ বাাণিজ্যিক শক্তি প্ৰবাহিত হয় তিনি নম্বৰ শিলচৰ বৈশিষ্ট শিলচৰ দক্ষিণ অসমৰ মুখ্য চহৰ এটি সাংস্কৃতিক আৰু শিক্ষাকেন্দ্ৰ গুৰুত্ব শিলচৰ হৈছে অসমৰ দক্ষিণাঞ্চলৰ অৰ্থনৈতিক আৰু বাণিজ্যিক কেন্দ্ৰ আৰু এজন মাত্ৰ ষ্টেশ্যনৰ পৰা মেঘালয় আৰু মণিপুৰৰ সৈতে সংযুক্ত চাৰি নম্বৰ যোৰহাট বৈশিষ্ট্য যোৰহাট অসমৰ পূৰ্বাঞ্চলত অৱস্থিত আৰু চাহ বাগিচাৰ বাবে খ্যাত গুৰুত্ব এই চহৰ কৃষি আৰু চাহ উৎপাদন কেন্দ্ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পাঁচ নম্বৰ নগাঁও বৈশিষ্ট্য নগাঁও অসমৰ এক এক প্ৰাচীন চহৰ আৰু শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ গুৰুত্ব নগাঁও হৈছে কৃষি উৎপাদন আৰু সৰু উদ্যোগৰ ক্ষেত্ৰত প্ৰধান চহৰ সাৰাংশ অসমৰ এই চহৰসমূহৰ বৈশিষ্ট্যসমূহ বিভিন্ন পৰিসৰত বেলেগ বেলেগ থাকে যেনে গুৱাহাটী বাণিজ্যিক ৰাজনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰৰূপে বিশিষ্ট ইয়াৰ উপৰিও শিলচৰ ডিব্ৰুগড় আৰু অন্যান্য চহৰসমূহেও স্থানীয় অৰ্থনীতি আৰু কৃষি উদ্যোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে